অঁ ময়ো পৰা কৈছোঁ আপুনি নলবাৰী পৰা আহিব অঁ সৰ্থেবাৰী পৰা আহিছে আপুনি সৰ্থেবাৰী পৰা নগাঁও চিনি পাই ন আপুনি আচ্ছা ইয়াতে আপুনি কাম কৰক এটা আকৌ তাতে কওক বোলে এই নগাঁও কোনপিনে যাব লাগিব তাতে কওক নগাঁওত যায় আপুনি নগাঁও সৰ্থেবাৰী আৰু নগাঁও আপোনাৰ বিশ কিলোমিটাৰ আপোনাৰ নগাঁৱৰ পৰা আপুনি আৰু ভেল্লা আহিব লাগিব নগাঁও পৰা ভেল্লা ভেল্লাৰ পৰা আপুনি দক্ষিণ পিনে দক্ষিণ চিনি পাই ন অঁ বৰপেটা চাইডত সোমায় আহিব বৰপেটা চাইডটো সোমায় আপুনি অঁ ভেল্লাৰ পৰা দক্ষিণপিনী আহি আপুনি হ'ব ভেল্লাৰ পৰা আপুনি ভেল্লাৰ পৰা আপুনি দক্ষিণপিনে চিনি পাই নে আপুনি লেফট লেফট চাইডে অঁ পাছেদি নদী দে নদীৰ চাইডে পৰা হ'ব হ'ব হ'ব